হয় মই আমাৰ গাঁওখনৰ বিষয়ে দুআষাৰ কৈ দিবলে লৈছোঁ যি যি জানো আৰু আমাৰ গাঁওখনৰ নামটো হৈছে গোহাঁইজান গোহাঁইজান নামটো এইকাৰণেই ৰখা হৈছে আমাৰ গাঁৱৰ আগফালৰ পথাৰখনৰ মাজেদি এখন জান গৈছে সেই জানখনৰ নামটোৱেই গোহাঁইজান সেই না গোহাঁইজানৰ জানখনৰ নামটোকে কেন্দ্ৰ কৰিয়েই ৰখা হ'ল গাঁওখনৰ নামটো যিহেতু আমাৰ গাঁওখন আজি ত্ৰিছ বছৰমান আগতহে ইয়াত বহা আগতে গাঁও নাছিলে বাৰু চাপৰিৰ নিচিনা মাটি আছিলে এতিয়া এখন গাঁও হ'লহি আহি সেই নতুনকৈ নামটো আৰু সেইটোকে দিওঁ বুলি ৰাখিলে গোহাঁইজান গোহাঁইজান নাম ৰাখিলে এতিয়া ইয়াত মানুহ কেইবাঘৰো হ'লহি প্ৰায় চল্লিছ পঞ্চাছ ঘৰমান এখন গাঁও হ'লোহি আৰু আমি এতিয়া গাঁওখনৰ বাৰু মানুহ সকলোখিনি ভালেই মিলা প্ৰীতিও আছে বিয়া সবাহ পথাৰৰ কাম কৰা সেইবিলাকত প্ৰতিবোৰ মানুহে আমাৰ মিলিজুলিয়েই কৰে পথাৰলৈ মিলিজুলিয়েই ওলায় গাঁৱত বিয়া সবাহ এখন পাতিলেও সকলোৱে মিলিজুলিয়ে আগভাগ লয় কাম বন কৰি সহায় সহযোগিতা আগবঢ়ায় আমাৰ গাঁৱৰ ৰাস্তা ঘাটো ভাল পকা পিচ আৰু খোৱা পানীৰ ব্যৱস্থাও আছে পুখুৰীও আছে ঘৰে ঘৰে দমকলো প্ৰায় দুই তিনি ঘৰৰ আঁতৰে আঁতৰে আছে খোৱা পানীৰ অসুবিধাও নাই আৰু দুই এঘৰ মানুহৰ বাগান আছে আৰু চাকৰিয়ালো আছে গাঁওখনত বৰ বিশেষ নাই আছে আৰু প্ৰায় কেইজনমান আৰু পঢ়া শুনা ল'ৰা ছোৱালী এতিয়া নতুন সেইবিলাক প্ৰজন্ম ঠিকেই আছে মেট্ৰিকৰ ৰিজাল্টো ভাল হৈছে এইবাৰ আমাৰ গাঁওখনত এতিয়া উঠি অহা আৰু ল'ৰা ছোৱালীৰো পঢ়া শুনা যি দেখিছোঁ ভালেই দেখিছোঁ বাৰু আমাৰ গাঁৱৰ প্ৰায় পাহাৰখন দেখি থাকে পথাৰ আগফালে পথাৰ আছে পিছফালে বাগান আছে পিছফালে এখন নদীও আছে নদীখন পাৰ হৈয়ে এখন ডাঙৰ কোম্পানী বাগান আছে আগফালে পথাৰ পথাৰখনৰ পৰা পাহাৰখন দেখি থাকে বহুত স্পষ্টকৈ আৰু আমাৰ এই গাঁৱৰ পৰা টাউনলৈ বৰ বেছিয়ে দূৰত্ব নহয় প্ৰায় দুই কিলোমিটাৰমান হ'বহে পিছত আৰুনো কি ক'ম গাঁওখনৰ বিষয়ে যিখিনি জানো সেইখিনি কৈছোঁ আৰু গাঁৱৰ ইয়াৰ আমাৰ মহিলাসকলে আজৰি সময়খিনিত প্ৰায় বোৱা কটা কাম কৰে তাঁত প্ৰত্যেকগৰাকী মহিলাই জানে বুলি ক'লেও বেয়া নহয় দুই এগৰাকীহে ক'ৰবাত নজনা আছে আজৰি সময়খিনিত আমাৰ মহিলাসকলে তাঁত বৈয়ে কটায় আৰু প্ৰতিঘৰ মানুহেই প্ৰায় কুকুৰা হাঁহ গৰু সেইবিলাক পুহি পোহপাল কৰে কুকুৰা আকৌ বাম খেতিও কৰে কিছুমান সকলে মানুহে বাম খেতি কৰিলেও ইয়াত ভালেই হয় বাৰু প্ৰায় মানুহে দুই এঘৰে কৰেই তেনেকৈ আৰু কি ক'মনো যিখিনি জানো সেইখিনি কৈছোঁ আৰু নামঘৰ আছে যুৱক সংঘও আছে আমাৰ গাঁৱত যুৱক সংঘ ল'ৰা ছোৱালীসকলে মিলি জুলি আমাৰ ভাওনা সবাহ পাতে যুৱক সংঘত বহাগ বিহুত বিহু হুঁচৰি গায় পইচা পাতি উঠে হেয়া বছৰেকৰ শেষত মানে চ'ত মাহত আমাৰ ইয়াত যুৱক সংঘৰ ফালৰ পৰা ভাওনা এখন পাতে খুব ধুনীয়াকৈ ভাল লাগে প্ৰকৃতিৰ পৰিৱেশো প্ৰায় ইয়ালৈ কোনোবা আলহি দুলহি আহিলেও ভাল বুলিয়েই কয় ভাল লাগে বোলে আগফালে জান এখন আছে পাহাৰো দেখি থাকি মাছ পুঠিও পোৱা যায় আমাৰ ইয়াত বিচাৰিলেই সকলোখিনি সা সুবিধা আমি নিজে আছে বুলিয়ে ভাবোঁ আৰু আনে কেনেকুৱা কি দেখে সেই নাজানো আৰু ইমানকে যি জানো কৈছোঁ আৰু মোৰ ফালৰ পৰা